সাধাৰণতে মই ভ্ৰমণ কৰাৰ আঁৰত কেইটামান কাৰণ আছে মই ভ্ৰমণ কৰি ভাল পাওঁ ভ্ৰমণ কৰাৰ জৰিয়তে মই বেলেগ বেলেগ ঠাই চাব পাৰোঁ ঠাইবোৰৰ বিষয়ে জানিব পাৰোঁ সেইটো এটা কাৰণ আৰু ভ্ৰমণৰ জৰিয়তে যিহেতু খাদ্যৰসিক হিচাপে বেলেগ বেলেগ ঠাইৰ খাদ্য খোৱাৰ মজাটো পাবলৈও মই ভ্ৰমণ কৰোঁ সুবিধা পালেই আৰু বহুত সময়ত মই নিজৰ প্ৰয়োজনৰ খাতিৰত বিদ্যায়তনিক কাৰণত বা মোৰ কিবা কিবি গৱেষণাৰ লগত জড়িত কৰি বা কোনো জ্ঞানলাভৰ বাবে বেলেগ বেলেগ ঐতিহ্যসম্পন্ন ঠাইলৈ যাবলৈ চেষ্টা কৰোঁ সেই ঠাই হিষ্ট্ৰী জানিবলৈ চেষ্টা কৰোঁ আৰু বহু সময়ত যেতিয়া কামত থাকোঁ ব্যস্ততাৰ মাজত অলপ মানসিক শান্তি বিচাৰি বা প্ৰশান্তিৰ বাবে সুন্দৰ সুন্দৰ ঠাইলৈ যাবলৈ চেষ্টা কৰোঁ কিছুমান পাহাৰীয়া ঠাইলৈ গৈ গ'লে মন যথেষ্ট ভাল লাগে তেনেকুৱা ধৰণৰ ঠাইলৈ যাবলৈ চেষ্টা কৰোঁ বহুসময়ত অসমৰ অসমখনেই যথেষ্ট সৌন্দৰ্যশালী হয় অসমৰ ভিতৰে অনেক ঠাইলৈ যাওঁ আৰু সুবিধা পালে অলপ বেছিকৈ বন্ধ পালে মই অসমৰ বাহিৰলৈ যাবলৈও চেষ্টা কৰোঁ ভ্ৰমণ কৰাৰ জৰিয়তে আৰু এটা কাৰণ আছে যে আমি বেলেগ বেলেগ মানুহক লগ পাব পাৰোঁ আৰু তাৰ জৰিয়তে আমি বেলেগ বেলেগ মানুহৰ বিষয়ে জানিবও পাৰোঁ আৰু আমাৰ এটা কথাও কোৱা হয় যে যেতিয়া বহুত মানুহক লগ পোৱা হয় বেলেগ বেলেগ মানুহৰ সৈতে কথা বতৰা কৰোঁ পাতিলে মানুহৰ মন বহল হয় আৰু যথেষ্ট জ্ঞানৰ পৰিসৰো বৃদ্ধি হয় এইবোৰ কাৰণত মই ভ্ৰমণ কৰি থাকোঁ মই সঘনাই ভ্ৰমণ নকৰোঁ বুলি ক'ব পাৰি কিন্তু মই যেতিয়াই সুবিধা পাওঁ তেতিয়াই মই ভ্ৰমণ কৰিবলৈ চেষ্টা কৰোঁ বছেৰেকত দুবাৰ তিনিবাৰ বা তাতকে অধিকো যদি মই সময় পাওঁ যাবলৈ চেষ্টা কৰোঁ মই এনেকুৱা নহয় যে মই অসমৰ বাহিৰতেই যাম অসমৰ ভিতৰত হ'লেও যাবলৈ চেষ্টা কৰোঁ কিছুমান ঠাই আছে অসমৰ যিবোৰৰ জৰিয়তে আৰু বিশেষকৈ মঠ মন্দিৰৰ লগত জড়িত থকা কিছুমান ঠাইলৈ যায় যাবলৈ মই চেষ্টা কৰোঁ গৈ ভাল পাওঁ আৰু সেইবোৰৰ অসমৰ ভিতৰতো অনেক ঠাই আছে তেতিয়া মই গৈ পেলাই সেই একে প্ৰশান্তি মানসিক প্ৰশান্তিৰ লগতে এই আটাইবোৰ কাৰণতে মই যাবলৈ চেষ্টা কৰোঁ বা মই ভ্ৰমণ কৰি থাকোঁ কিন্তু মই সদা সঘনাই নকৰিলেও মই প্ৰায় ভ্ৰমণ কৰি থাকোঁ